মই জলপান হিচাপে আপোনাৰ ৰাতিপুৱা আপোনাৰ দৈ চিৰা গাখীৰ তেনেকৈ কৰি আপোনাৰ খাওঁ আৰু ৰাতিপুৱা যিটো আপোনাৰ ৰাতিপুৱা সান্দহ চান্দহ সেইটো দি দৈ গুৰ তেনেকৈ দি ৰাতিপুৱা মই খাওঁ আৰু ৰেচিপি হিচাপে মই বনাবলগীয়া ঢেৰ আছে সৰু সৰু যেনে ধৰক মই মাংস গাহৰি মাংস গাহৰি মাংস পোৰা গাহৰি মাংস বইল আকৌ আপোনাৰ মাছৰ টেঙা ঔটেঙা দি বনাওঁ বা পালেং শাক বিলাহী দি তেনেকৈ বনাওঁ সেইবোৰ বনাওঁ এতিয়া আপোনাৰ গাহৰি মাংসটো হিচাপে আপোনাৰ ধৰক মই কেৰাহিখন ভালকৈ গৰম কৰি হেৰি তেল দি তাত আপোনাৰ ধনিয়া জীৰা হালধি আৰু মিট মচলা অকণমান দি তেনেকৈ বনাওঁ সেই বনাই মেলি তেনেকৈ গাহৰি ৰেচিপিটো আমি খাওঁ আৰু পোৰাটো হ'ল আমি চৌকা এটাত আমি আপোনাৰ যিটো বস্তু আমি গাহৰিটো শলাত দি লওঁ দি পুৰি মেলি তাত অলপ ক'লা নিমখ দি তেনেকৈ আমি সেই পোৰাটো খাওঁ আৰু বইলটো হ'ল কুকাৰত আপোনাৰ সৰু সৰু টুকুৰা কৰি গাহৰিটো বইল কৰি কুকাৰৰ পৰা নমাই পানীটো পেলাই তাৰপিছত তাত এডাল ষ্টিক লৈ নিমখ অকণমান দি আমি তেনেকেও খাওঁ আৰু টেঙা মাছৰ লগত ধৰি লওক আপোনাৰ ধৰক আমাৰ পিৰালি পালেং বা আপোনাৰ ঔটেঙা এনেকৈ কৰি মাছটো আপোনাৰ বইল কৰি প্ৰথমতে আপোনাৰ মাছটো বইল কৰি তাতে আপোনাৰ অকণমান নহৰু চহৰু দি তাৰপিছত ধৰক আপোনাৰ ঔটেঙা বইল কৰি তাতে দি দিওঁ উতলাই মেলি তাৰপিছত আমি তেনেকৈ ধনিয়া চনিয়া অকণমান কিবা অকণ দি তেনেকৈ আমি খাওঁ অঁ আৰু ব্রইলাৰ মাংসটো হ'ল আমি আনি ভালকৈ ধুই মেলি হালধি নিমখ সানি মেলি কেৰাহিত তেল দি অকণমান জীৰা গুড়ি অকণমান ধনিয়াৰ গুড়ি আদা নহৰু এনেকৈ পিঁয়াজখিনি ভাজি তাৰপিছতে আপোনাৰ ব্রইলাৰ মাংসটো সিজাই লওঁ তাৰপিছত অকণমান মিট মচলা আৰু অকণমান কালাৰ দি তাৰপিছত সিজাই তাৰপিছত আকৌ তাত এটা বিলাহী দি ধুনীয়াকৈ ফ্ৰাইড ৰাইচৰ নিচিনাকৈ আমি খাওঁ এতিয়া আপোনাৰ আমি কচু বনাওঁ ধৰক ৰেচিপি হিচাপে কচুৰ ওলকচুৰ আচাৰো বনাওঁ আৰু কচুৰ যিটো পাত সেই পাতটোৰ আমি তুলি আনি কোমল অংশ পাতটো তুলি আনি অকণমান বইল কৰি ধৰক আদা নহৰু জলকীয়াখিনি খুন্দি মেলি লৈ তাৰপিছত আপোনাৰ সেই বিলাহীখিনি দি তাৰপৰা সেই বইল কৰা কচুখিনি তাতেই দি জীৰা চিৰা ধুনীয়াকৈ দি আমি সেইটো ৰেচিপি এটাও আমি ঘৰতে খাওঁ কেতিয়াবা কেতিয়াবা আপোনাৰ মাছৰ মাথা আনোঁ বজাৰৰ পৰা আনি তাত লগতো দিওঁ খাই বৰ ধুনীয়া লাগে সেয়েহে আমি সেইবোৰ সৰু সৰু ৰেচিপিবোৰ বনাই আমি নিজে খাবলৈ যত্ন কৰোঁ আৰু আনকো খুৱাই তৃপ্তি পাওঁ খাই ভালো পায় আমাক কয় বৰ ধুনীয়া বনালা দেই আমি কওঁ বা ভাল হৈছে যদি ভালেই আৰু আমি এনেকৈ কওঁ বাৰু কথাবোৰ আৰু যিহেতু আমাৰ মানুহবিলাকে এইবিলাক সৰু সৰু ৰেচিপিবোৰ আজিকালি খাবলৈ ধৰিছে যিহেতু আগত খোৱা নাছিলে যিবোৰ সেইবোৰ খাওঁ এতিয়া ধৰক আপোনাৰ আকৌ ওলকচুটো বইল কৰোঁ বইল কৰি মেলি তাক ৰ'দত শুকোৱাই ধুনীয়াকৈ হালধি মা মচলা সানি আমি বৈয়াম এটাত ভৰাই ৰ'দৰ ওপৰত দিওঁ দহ পোন্ধৰ দিনৰ পিছত দিয়াৰ পিছত সেইখিনি ধুনীয়াকৈ গোন্ধ চেণ্ট এটা ওলায় আৰু তাৰপৰা আমি ভাতৰ লগত খাবলৈ লওঁ